হয় দা কওক

হয় হয় অঁ

হয় কওকচোন তাকেতো এই ছাত্ৰ ছাত্ৰীসকলৰ লগতে কেনেকুৱা হয় মানে জেনৰ যিখিনি ধৰ ছাত্ৰ ছাত্ৰীক আছে ধৰ ফাইভৰ পৰা ছেভেনলৈকে যদি লোৱা যায় ল'ৰা ছোৱালীবিলাকক সৰু সৰু ল'ৰা ছোৱালীবিলাকক ছাত্ৰ ছাত্ৰীসকলক সিহঁতকে লৈ যদি কৰা হয় ধৰক চাফ চিকুণতা হয় বহুত লেতেৰা হৈ আছে মানে জে এনখন

তাৰ মানে আগতীয়াকৈ মানে অলপ পম কিবা ল'ব লাগিব ই ছাৰৰ পৰা মানে অনুমতি ল'ব লাগিব ছাৰৰ পৰা অনুমতি লৈ কিনে এটা ন'টিছ দিয়া হ'ল যে এনেকৈ এনেকৈ ভূপেন হাজৰিকাৰ মৃত্যুু বাৰ্ষিকী দিনাখন আছে সেইদিনাখন যোন এনেকৈ এনেকৈ হয় আৰু হয় হয় তাকেতো অঁ হয় হয় অঁ হয় হয় তাকেতো তেতিয়া তাকেতো আমাৰ সিহঁতৰ কৰা চৰাৰ পিছত অলপ পেকেট লাঞ্চৰ ব্যৱস্থা কৰিলে ভাল হয় নেকি অঁ সময়ো লাগে সময়ো লাগিব তাৰমানে বহুত লেতেৰা হৈ আছেতো বস্তুখিনি সময়ো লাগিব এতিয়া যদি দছটাৰ পৰা যদি কৰা হয় ধৰক মোটামুটি বাৰ চাৰে বাৰটা বাজি যাব পেকেট লাঞ্চৰ ব্যৱস্থা কৰা তাকে কেইটাই অঁ অঁ তেতিয়া ফু ফুটিও পাব এটা ধৰ অঁ তাকে শিকাই এই খালী ল'ৰা ছোৱালীবিলাককে ল'বি না ছাৰবিলাকক কৈ যাব যে ইদিনাখন এক হয় অঁ অঁ কেতিয়া হয় কিন্তু ল'ৰা ছোৱালীবিলাকৰ যদি মাক্সৰ ব্যৱস্থা কৰা যায় তেতিয়া ওথত এটা ভাল হয় যদি মাক্স ব্যৱহাৰ কৰিব লাগে অঁ যিহেতু চাফ চিকুণ না লেতেৰা বহুত

অঁ তাকে অঁ অঁ অঁ

অঁ সেইখিনিও লাগিব বাৰু সেইখিনিও তাকে ব্যৱস্থা কৰিব লাগিব কৰ'বাৰ পৰা অঁ অঁ ল'ৰা ছোৱালীবিলাকক ক'লে কিবাকৈ আনিলে বা অঁ সিদিনাখনতো স্কুল বন্ধ থাকিব বন্ধই থাকিব চাগে স্কুল স্কুল বন্ধ থাকিব তথাপিও মানে আগতীয়াকৈ ক'ব লাগিব যে এনেকৈ এনেকৈ স্কুল বন্ধ থাকিলেও সকলোৱে যেন আহে আৰু

তেতিয়া এইটো সেইখিনি ছাৰক লগ কৰিব লাগিব হেড ছাৰক লগ ধৰি কিনে কথাখিনি অৱগত কৰিলে হ'ল